অঁ এইজন অৰূপ ছাৰ হয়নে অঁ মই তিনিচুকীয়া কলেজৰ পৰা বটানী ডিপাৰ্টমেণ্টৰ লক্ষ্য চৌজালে কৈছোঁ অঁ মোক মানে আপোনাৰ পৰা এটা সহায় লাগিছিলে আপুনি বোলে বহুত বিভিন্ন প্ৰকাৰৰ খেতি বাতি কৰি থাকে মোক মানে এই কাঠফুলা খেতি কেনেকৈ কৰে তাৰ বিষয়ে জানিব দৰকাৰ হৈছিলে মানে আপুনি ক'ব পাৰিব চাগে অঁ কওক বাৰু কি কৰিব

অঁ

অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে আপোনাৰ সহায়ৰ বাবে অঁ ধন্যবাদ